হয় আমাৰ অঞ্চলতো খেলৰ সৈতে জড়িত মানুহক ড্ৰপিং আৰু প্ৰদৰ্শন বৃদ্ধি কৰা ড্ৰাগছৰ বিষয়ে আৰু সেইবোৰৰ প্ৰভাৱৰ বিষয়ে জনোৱা হয় যিমান খেল খেলিলেও এইবিলাকৰ অলপ লোৱা হয় স্বাস্থ্য একো অপকাৰ নকৰাকৈ একো হানি নোহোৱাকৈ কম পৰিমাণৰহে লোৱা হয় বেছি পৰিমাণৰ ল'লে এইবিলাক দৰবে স্বাস্থ্য হানি কৰিব পাৰে সেইবাবে ডক্টৰৰ পৰামৰ্শ অনুসৰি আৰু কোচৰ পৰামৰ্শ অনুসৰিহে অলপ লোৱা হয় কম পৰিমাণে লোৱা হয় যিহেতু এইবিলাক বেছিকৈ ল'লে স্বাস্থ্যৰো হানি হয় সেইবাবে নোলোৱাটো ভাল কিন্তু অলপ ল'বলগীয়া হয় খেলসমূহ খেলিলে অলপ শক্তিৰ প্ৰয়োজন হয় যাৰ বাবে কিছুমান এনাৰ্জিও থাকে এনাৰ্জিৰ দৰবো থাকে সেইবিলাকো সেৱন কৰা হয় একো স্বাস্থ্য ক্ষতি নোহোৱাকৈহে এইবিলাক লোৱা হয়